ক'ৰ পৰা কৈছে

অঁ অঁ মই মানে ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাম বুলি ওলাইছোঁ ডিব্ৰুগড়লৈ ডিব্ৰুগড় ডিব্ৰুগড় পৰা বানিপুৰ ষ্টেচনলৈকে কিমানখিনি দূৰ হ'ব অঁ

অঁ ভাড়াঘৰ আছে ন

হয় হয় ঠিক আছে

অঁ অঁ অঁ হয় হয় লেট্ৰিন বাথৰুম চব ঠিক আছে অঁ হয় হয়

অঁ অঁ নাই দেখা আমি এবাৰ প্ৰথম গৈছোঁহে

ঠিক আছে ন এবাৰ অকণমান মানে বেয়া হৈছে বুলি কোৱা শুনিছিলোঁ মানে হয়নে নহয় এতিয়া মই তাকে কনফাৰ্ম কৰিছোঁ অঁ তাত অঁ ঠিক আছে আৰু আৰু চব ঠিকেই আছে আৰু ইবোৰ আৰু একো প্ৰ'ব্লেম নাই অঁ আপোনাক কণ্টেক্ট কৰিলে আপুনি পাম মই পাম ন

অঁ অঁ হয় হয়

ঠিক আছে আপোনাৰ নামটোৱেই নুসুধিলোঁ কি নাম আছিলে আপোনাৰ কৃষ্টিনা সোণোৱাল ন অঁ ঠিক আছে কৃষ্টিনা সোণোৱাল বুলিয়ে মই থ'ম নামটো ছেভ কৰি আমি যেতিয়া যাম তেতিয়া আপোনাক সুধিম হ'ব ঠিক আছে অঁ অঁ ঠিক আছে